আমি যেতিয়া মাছ ধৰিবলৈ যাওঁ তেতিয়া আমি জাকৈ চালনি পল' জুলুকি খালৈত মাছ ভৰাবলৈ লৈ যাওঁ তেনেকৈদি গৈ বা জাল এখন পাতি ল'লেও আমি ধেই বহুত বহুত মাছ আনি টৌত জীয়াই থওঁ জীয়াই জীয়াই আমি খাব পাৰোঁ আকৌ আমাৰ ওচৰতে এটা পুখুৰী আছিলে হেতা পুখুৰী সেই পুখুৰীত কাতি মাহৰ প্ৰথম বিহু দিনাখনি বিহু দিনাখনি আমাৰ এই গাঁৱৰ ওচৰৰে চাৰিখন গাঁও বা পাঁচখন গাঁও লগ হৈ আমি সেইদিনাখনি মাছ ধৰিছিলোঁ যিডালহঁত গৰৈ মাছো পাইছিলোঁ মনত আছে কিন্তু আজিকালি সেইবিলাক নাই আৰু আজিকালি ধৰা এনেকৈ মাছ ধৰি যাবলৈও হেৰি নাই খান্দে আগতে বোৰ কাটি কাটি চালনিত ভৰাই লয় ভৰাই লৈ জোকাৰে বা মেটেকা মেটেকাবিলাক জোকাৰি মেলি তাত মাছ থাকে সেইবিলাক মাছ ধৰি আনি আমি খাওঁ বা ডাঙৰ ডাঙৰ টৌত আমি জীয়াই থওঁ জীয়াই জীয়াই আমি যিমান দিনলৈকে মাছখিনি থাকে আৰু কাতি মাহত ধৰা মাছখিনি আমাৰ যিমান দিনলৈকে থাকে আমি সিমান দিনলৈকে খাব পাৰোঁ কিন্তু আজিকালি সেইটো নাই আজিকালি হৈছে আধুনিক যুগ আজিকালি কাৰো সময় নাই ল'ৰা ছোৱালীও হ'ল পঢ়া মেলা বা ব্যস্ততা বহুত ব্যস্ত মানে কিবা এটা নকৰিলেই খাবলৈ নাইকীয়া নিচিনা হৈছে সেইটো কাৰণে সব ব্যস্ত মাজত সোমাই পৰিছে ধৰা আজিকালি ওচৰতে এটা পুখুৰী খান্দি লৈছে সেই পুখুৰিত মাছ দিছে বা কীটনাশক দ্ৰব্য দিছে দি সাৰ চাৰ দি মেলি মাছ জীয়াইছে খাইছে তেনেকুৱা হৈছে আগৰ দিনত কিন্তু সেইটো নাছিলে আগৰ দিনৰ মাছটো ধৰিবলৈ গ'লেও বহুত বহুত মাছ পোৱা যায় ধৰা আজিকালি এতিয়া সেইবিলাক নাই মানে কিহৰ কাৰণে নাই এই মাছবিলাক ধৰা হেৰি কৰে এইটো বিক্ৰী কৰে কণী চিজনত যেতিয়া মাছটো ধৰি লৈ বিক্ৰী কৰে মাছটো ধৰা ইমানকৈ ধৰি থকা পিছতনো মাছে যদি যেতিয়া কণী চিজনতে কণী পাৰিব নেপায় ক'ৰপৰা মাছ ইমান উৎপন্ন হ'বনো সেইটো কাৰণে মাছো নাইকীয়া হ'ল মানুহৰ সময়ো নাইকীয়া হ'ল খোৱাৰ কাৰণে এতিয়া ধৰা মাছ ঘৰতে পুখুৰী খান্দি লৈছে বোলে কাৰোবাৰ প্ৰয়োজন হৈছে এটা ধৰি আনি খাব পাৰিছে কিন্তু আগৰ দিনত সেইটো নাছিলে আগৰ দিনত ধৰা কেইবছৰমানৰ আগলৈকে এইটো আছিলে কিন্তু এতিয়া বৰ্তমান এইটো নাই এতিয়া ধৰা নিজে নিজে অকল নিজক লৈয়ে সবে ব্যস্ত নিচিনা হৈ পৰিছে ধৰা নিজৰ কাৰণেই আনিছে বা আলহী এজন আহিলে পতককৈ এটা মাছ ধৰি আনিব পাৰে তেনেকৈয়ে আৰু ধৰা মেলা কৰি সবে খাই আছে